অসমৰ কৃষিখণ্ডত জৈৱ প্ৰযুক্তিয়ে বহুতো সুবিধা কৰি দিছে যিটো আগতে যিবোৰ কাম কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হৈছিল সেই কামসমূহ আজিকালি প্ৰযুক্তিবিদ্যাৰ সহায়ত অতি সহজে সোনকালে কৰিব পাৰি কম সময়ৰ ভিতৰতে কামবোৰ সম্পন্ন কৰিব পাৰি যেনেদৰে ধান খেতি আমি যেতিয়া কৰিব যাওঁ তেতিয়া আগতে গৰু হাল বাই আমি মাটিখিনি বহুতদিন এনেদৰে গেলিব কাৰণে থব থৈ দিব লগা হৈছিল আৰু বহুত সময়ৰ প্ৰয়োজন হৈছিল কিন্তু আজিকালি টেক্টৰ পাৱাৰ টিলাৰ আদি হোৱা পৰা বহুখিনি সময় কম পৰিমাণে আগবাঢ়িবলগা পাৰি যেনেদৰে টেক্টৰে অতি কম সময়তে বহুখিনি মাটি বহু বিঘা মাটি কম সময়তে চহাই দিব পাৰে কিন্তু এহাল গৰু বা এনেদৰে প্ৰযুক্তিবিদ্যাৰ অবিহনে এনেদৰে কামবোৰ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় ধান খেতি অতি একেদিনাই আমি টেক্টৰৰ সহায়ত বহুখিনি মাটি চহাই আৰু ধান ৰুই ৰুব পাৰো আৰু কম সময়তে এইবোৰ সোনকালে আগবাঢ়ি যাব পাৰে তাৰ উপৰিও কিছুমান সম্পদ কৃষি প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি সোনকালেই কামখিনি সম্পন্ন কৰিব পাৰোঁ